আমাৰ গাঁৱত কাৰোবাৰ হাত ভৰি ভাগিলে আমাৰ প্ৰথমতে ডাক্তৰৰ তাত লৈ যোৱা হয় হাড়ৰ চিকিৎসাৰ ওচৰত আৰু চিকিৎসকে তাক ভালদৰে জোৰা লগাই বেণ্ডেজ কৰি দিয়ে আৰু বেণ্ডেজ কৰি দিয়াৰ পাছত দৰৱ পাতি খাই অলপ সুস্থ হোৱাৰ পিছত যদিহে সেইটো কৰাৰ পিচতো ভাল নহয় তেতিয়া আমাৰ গাঁৱত গাঁৱলীয়া মানুহ থাকে যিবিলাকে অসমীয়া দৰৱ দিয়ে সেই দৰবেও হাড় জোৰা লগাব পাৰে আৰু সেই বেণ্ডেজটো খুলি হাড় জোৰা ঔষধটো দি দিয়ে আৰু এসপ্তাহৰ ভিতৰতে হাত ভৰি জোৰা লাগি যায় আৰু বহুত প্ৰমাণ থকা আমাৰ অসমীয়া দৰৱ আছে সেই দৰৱে বহুত মানুহকে থিক কৰিছে আৰু সেই হাড় জোৰা ঔষধটো বহুত প্ৰমাণ হয় আমাৰ ইয়াত অসমীয়া দৰৱেও বহুতৰে হাত ভৰি ভাল কৰিছে কিছুমান ডক্তৰ চিকিৎসামতেও ছমাহ বা এবছৰ থাকিও ভাল হৈ যায় কিন্তু দীঘলীয়া হৈ যোৱা কাৰণত কিছুমানে তেনেকৈ আগতীয়াকৈ বেণ্ডেজ কৰি আনি পিছত অসমীয়া দৰৱটো দিয়াৰ পিছতে এসপ্তাহ দহ দিনতে ভাল হৈ যায় আৰু ভাল হৈ যোৱাৰ পিছত আগৰদৰে খোজ বা কাম বন কৰিব পৰা হয় কম পইচাতে তেনেকৈ কৰিব পৰা যায় অসমীয়া দৰৱ দি